মহাশয় মই আহিছিলোঁ আপোনাৰ ওচৰলৈ আমাৰ ঘৰৰ এই বিদ্যুত পৰিবাহী ৱাইৰিংবিলাক সকলোবিলাক জ্বলি নষ্ট হৈ গ'ল এতিয়া মহাশয় ওচৰত এটা পৰামৰ্শ বিচাৰি আহিছোঁ মই কেনেকৈ আকৌ এইখিনি কৰি ল'ব পাৰোঁ কাৰণ মোৰ এই গোটেই ৱাইৰিংখিনি ক্ৰয় কৰি মই বলৈ মই অসমৰ্থ ইয়াৰ কিবা উপায় আছে যদি মহোদয়ে ভালকৈ বুজাই দিবনে